অসমত ইমানবিলাক সংগ্ৰহালয় আছে যে কৈ শেষ কৰিব নোৱাৰি তাৰে ভিতৰত হৈছে বৰপেটাৰ আউনিআটি সত্ৰ সেই সত্ৰভাগত কি পোৱা নাযায় মুখা শিল্পকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী সামগ্ৰী বিভিন্ন ধৰণৰ সম্পদ সেই আউনিআটি সত্ৰত সংগ্ৰহ সংগ্ৰহ কৰি থোৱা আছে